ভজন মণ্ডলী আছে আমাৰ গাঁৱত চব গাঁৱতে থাকে ধৰক আপোনাৰ গধূলি সময়ত হেৰি টাইমত আছে আমাৰ ককাহঁতেও বজাইছিল আমাৰ পেহীহঁতে পাপাহঁতে এতিয়া সময় পালে সময় মিলিলে তেতিয়া একেলগে লগ হৈ কীৰ্তন কৰে নাম কৰে আৰু লগ হৈ বুলি ক'লে সিহঁতে আপোনাৰ ধৰক সমূহীয়া অনুষ্ঠান সামাজিক অনুষ্ঠান যোনবোৰ হয় আপোনাৰ গধূলি সময়ত সেনেকৈ লগ হৈ মেলি বজায় বিভিন্ন ধৰণৰ ধৰক খোল তাল হওক আপোনাৰ ঢুলকি হওক বা এইবোৰ বাদ্যৰে বজায় আৰু নামঘৰত নাগাৰা নাম গধূলি বজায় আমাৰ ধৰক যেতিয়া এতিয়াতো শাওণ মাহ যিহেতু এইটো টাইম এইটো সময়ত আৰু বেছিকৈ বজায় আৰু সেই নাগাৰা নাম বজাব বা গধূলি টাইমত সেনেকেই আইতাহঁতে পেহীহঁতে লগ হয় কেতিয়াবা আমিও যাওঁ ভাল লাগে এনেকুৱা এটা পৰিৱেশত থাকি মেলি নাম নাম আপোনাৰ নামভৰৰ পৰিৱেশ তেতিয়া আপোনাৰ গোটেই পৰিৱেশটো ভক্তিময় হৈ থাকে ভাল লাগি যায় শুনি কিনি আৰু শিকিবও শিকিছিলোঁ অলপ অলপ শিকিছিলোঁ তাৰ মাজতে আৰু